ঘৰত বাগিচা পাতিলে মোৰ চৌপাশখন চাৰিওফালে শুৱনি হৈ থাকিব আৰু

মই চোৱা চিতা ভালকৈ কৰিব পাৰিম আৰু খৰচ হবও পাৰে নহবও পাৰে কিনি আনি লগালে খৰচ হয় হ'ব আৰু যদি ঘৰতে থাকে ত' মই এঠাইৰ পৰা আন এঠাইলৈ ৰুব পাৰিম চৌপাশটো ধুনীয়া কৰিব পাৰিম